অসম ভ্ৰমণত পৰ্যটকসকলে উপভোগ কৰিব পৰা স্থানীয় মনোৰঞ্জন যথেষ্ট পৰিমাণে অসমত আছে বিশেষকৈ প্ৰথমতেই নাম ল'ব লাগিব আমাৰ বিহু উৎসৱটোৰ কথা পৰ্যটকসকলৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ঠাইত বিহু প্ৰদৰ্শন কৰা হয় বিহু গীত বিহু নৃত্য প্ৰদৰ্শন কৰা হয় আৰু দেখা গৈছে যে বিদেশী পৰ্যটকসকলে বা অসমৰ বাহিৰৰ পৰ্যটকসকলে এই বিহু গীত আৰু বিহু নৃত্য উপভোগ কৰি যথেষ্ট পৰিমাণে আপ্লুত হয় তাৰোপৰি তেওঁলোকে নিজেই সেই বিহু নৃত্যত অংশগ্ৰহণ কৰি আনন্দত উত্ৰাৱল হৈ থকা দেখিবলৈ পোৱা যায় তাৰোপৰি আমাৰ বহাগ বিহুৰ সময়ত কিছুমান পৰম্পৰাগত খেল থাকে তাৰ ভিতৰত হৈছে কণীযুঁজ ম'হযুঁজ এনেকুৱা ধৰণৰ বিভিন্ন খেল থাকে নাও খেল এইবোৰ থাকে এইবোৰেও পৰ্যটকসকলক যথেষ্ট পৰিমাণে মনোৰঞ্জন আগবঢ়ায় তাৰোপৰি আৰু এটা উৎসৱ আছে দৰং অঞ্চলত চল চলে দৰঙী কলা কৃষ্টিৰ ভিতৰত পৰে মহোহো উৎসৱ বুলি কোৱা হয় এইটো মহ খেদিবৰ বাবে এই উৎসৱটো পালন কৰা হয় তাত বিভিন্ন বেশভূষাৰে বিভিন্ন সাজ সজ্জাৰে দল বান্ধি পলাই সন্ধিয়া সন্ধিয়া মানুহৰ ঘৰে ঘৰে গৈ গীত গায় মহোহো মহোহো মহ খেদবা যাওঁ ব'ল মহে বোলে মৰলো দে এনে এনেধৰণে গীত গায় গায় নাচি নাচি মহ খেদে আৰু এইবোৰেই পৰ্যটকসকলক যথেষ্ট আমোদ যোগায়